মোৰ ব্যৱসায়ত একাউণ্টিং আইনী বীমা বেংকিং আদি দিশবোৰ মোৰ স্বামী শ্ৰী অভিজিত গগৈয়ে সকলোবিলাক সুনিয়াৰিকৈ পৰিচালিত কৰি দিয়ে তেওঁ সকলোবিলাক অতি সুন্দৰকৈ চায় আৰু তেওঁ এজন ব্যৱসায়ত তেওঁ মোৰ দৃষ্টিত তেওঁ এজন ব্যৱসায়ত এজন সঠিক ব্যক্তি বুলি মই বিবেচনা কৰোঁ তেওঁ দোকানৰ সকলোবিলাক মোৰ ব্যৱসায়ৰ সকলোবিলাক দিশ অতি সুনিয়াৰীকৈ কৈ চায় লগতে তেওঁ একাউণ্টিং বেংকিং আৰু বীমা আদি দিশবোৰ অতি সুনিয়াৰিকৈ পৰিচালিত কৰে